বাইকিং বা মটৰচাইকেল চলাবলৈ আৰম্ভ কৰা নতুন এজন ব্যক্তিক আমি এনেধৰণেৰে পৰামৰ্শ দিব পাৰোঁ যাতে তেখেতে বাইকখন ভাল দৰে চলাই কোনো দুৰ্ঘটনাগ্ৰস্ত নহয় তাৰ বাবে আমি তেখেতক এনেধৰণে পৰামৰ্শ দিব পাৰোঁ যে তেখেতে সদায় বাইকখন চলাওঁতে লাহে ধৰণে চলাব লাগে আৰু যিসমূহ নিয়ম আইনৰ নিয়ম সেই নিয়মসমূহ যাতে পালন কৰি চলাব লাগে তাৰ বাবে তেখেতে সেই নিয়মসমূহ জানিব লাগে তেখেতে বাইকসমূহ চলোৱাৰ আগত কোনো জনা বেহনা ব্যক্তিৰ পৰা প্ৰশিক্ষণ লৈ আহি কেনে ধৰণেৰে বাইকখন চলাব লাগে তাৰ বাবে নিয়ম কানুনবোৰ জানিহে বাইক এখন চলাবলৈ আৰম্ভ কৰিব লাগে আৰু বাইকখন চলাওঁতে কি তাৰ আগতে তেখেতে বাইকখনৰ বাবে লাইচেন্স উলিয়াবলগীয়া হয় সেই লাইচেন্সসমূহ তেখেতে বাইক চলাব যে পাৰে তাৰ বাবে তেখেতে পৰীক্ষা এটা দি বাইকখন চলাব পাৰাৰ পৰীক্ষা এটা দি তাৰ লাইচেঞ্চখন সংগ্ৰহ কৰিব পাৰে আৰু সংগ্ৰহ কৰি বা লাইচেঞ্চখন সংগ্ৰহ কৰাৰ পাছতহে তেখেতে বাইকখন চলাব লাগে আৰু বাইক চলোৱাৰ এটা বয়সৰ অত বয়স আছে সেই বয়সৰ মতেহে বাইকখন চলাবলৈ আৰম্ভ কৰিব লাগে যিসমূহ আইনৰ নিয়ম আছে সেই নিয়মসমূহ মানি চলিহে বাইকখন চলাবলৈ লাগে তেখেতে যিবোৰ নিয়ম আছে বয়স হ'ব লাগিব আৰু কিমান হাইট হ'ব লাগিব কিমান কি হ'ব লাগিব সেইসমূহ বাইকখন তেখেতৰ বাবে চলাবৰ যোগীয়া উপযোগী হয় নে নহয় তে কিয়নো তেখেতে নতুনকৈ বাইক চলাবলৈ আৰম্ভ কৰিছে গতিকে তেখেতে কেনেধৰণেৰে কোনখন বাইক তেওঁৰ বাবে উজু হ'ব তেনে এখন বাইক তেখেতে বিচাৰি ল'বলগীয়া হ'ব আৰু বাইকখন চলাবলৈ যাওঁতে যাতে তেখেতে যোনবোৰ আইনৰ নিয়ম আছে সেই নিয়ম কানুনসমূহ জানিবলৈ প্ৰশিক্ষণ ল'ব লাগিব আৰু প্ৰশিক্ষণ লৈ তেখেতে এখন চা চাৰ্টিফিকেট উলিয়াব লাগিব সেইখন চাৰ্টিফিকেটক লাইচেঞ্চ বুলি কোৱা হয় সেই লাইচেঞ্চখন থাকিলেহে তেখেতে বাইকখন চলাবৰ যোগ্য বুলি আইনে নিৰ্ধাৰিত কৰিব আৰু বাইকখন চলাওঁতে সদায় নতুন ব্যক্তিজনে লাহে ধিৰেহে চলাব লাগে নিজৰ ছাইডত যাব লাগে ট্ৰেফিক ৰুল যোনবোৰ আইনৰ মতে থকা ট্ৰেফিক ৰুলছসমূহ আছে সেই ৰুলসমূহ তেখেতে মানিছে নে নাই কেনেধৰণে মানিব লাগিব তাৰ বাবে বাইক চলোৱাৰ আগত সেই নিয়মসমূহ তেখেতে জানি ল'ব লাগে আৰু বাইকখন চলাওঁতে যাতে কোনো ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত নহয় তাৰ বাবে তেখেতে কিছুমান কাম সাজ পা পাছ পোচাক পৰিধান কৰিব লাগে সেইবোৰ হৈছে হেলমেট জেকেট জোতা পেণ্ট যাতে তেখেতে কোনো ধৰণৰ আঘাত প্ৰাপ্ত নহয় তাৰ বাবে তেখেতে সেইবোৰ নিয়ম আৰু সেইবোৰ পৰিধান কৰিব লাগে আও জেগা এডোখৰ কোনো এডোখৰলৈ যাওঁতে কিমান কি হ'ব তেখেতে ত' প্ৰথম চলাওঁতে তেখেতে কোনো একো গম নাপায় ত' তেখেতে এজন জনা ব্যক্তিক লগত লৈহে তেখেতে বাইকখন চলাব লাগে আৰু যদি বেছি দূৰ হয় তেখেতে বাইকখন চলাওঁতে এজন ব্যক্তি যাতে আমনি লাগিলে বা তেখেতৰ মন কিবা হ'লে যাতে সিজনে চলাব পাৰে তাৰ বাবে তেখেতে এজনক লগত লৈ যাব পাৰে আৰু লগত লৈ যাব পাৰে আৰু বাইকখন চলাওঁতে কিছুমান আৰু ধৰণৰ নিয়ম আছে তেবোৰ নিয়ম হৈছে যাতে তেখেতে বাইকখন চলাওঁতে কোনো ধৰণৰ গান শুনি নাযায় ফোনত কথা পাতি নাযায় মোবাইল ফোন ইউজ নকৰে তেনেধৰণৰ কিছুমান নিয়মো মানি চলিব লাগে যাতে বাইকখন চলাওঁতে তেখেতৰ কোনো ধৰণৰ দুৰ্ঘটনাত গ্রস্ত হ'ব নোৱাৰে আৰু তেখেতে বাইকখন চলাবলৈ যাওঁতে লগত এজন লগত লৈ যাব লাগে আৰু যাতে সম্ভাৱনাত তেখেতৰ যদি কিবা এটা হয় তেনে তেন্তে তেখেতে লগত এটা সদায় মেডিকেট লৈ ঘূৰিব লাগে যাতে বাইকখনৰ কিবা ধৰণৰ কিবা হ'লে তেখেতে বাইকখনৰ পৰা হাত দুখ পোৱা ক্ষতিগ্ৰস্ত হোৱাসমূহ তেখেতৰ ভাল হ'ব পাৰে তাৰ বাবে এটা মেডিকেট লৈ ফুৰিব লাগে আৰু তেখেতে বাইকখন চলাওঁতে বাইকখনো প্ৰথমতে প্ৰশিক্ষণ বাইকখনো প্ৰথমতে চোৱা চিতা কৰি ল'ব লাগে বাইকখনত কিমান তেল আছে বাইকখনৰ চকাৰ পাম ঠিক আছেনে চ কিবা হৈ আছে নি ব্ৰেক কিমান ধৰণেৰে লাগে ব্ৰেকবোৰ ভালদৰে কাম কৰিছে নে নাই সেই প্ৰতিবোৰ বস্তুৰ তেখেতে চাই লৈহে কোন বাইক এখন চলাব লাগে বাইকখন চলাওঁতে তেখেতে যেতিয়া ব্ৰেকৰ বিষয় জানিব এক্সেল কেনেকৈ লগ দিব লাগে গিয়াৰ কেনেকৈ লগাব লাগে তেনেধৰণৰ নিয়মবোৰ জানিলেহে তেখেতে ভালদৰে বাইকখন চলাবলৈ পাৰিব আৰু সেই নিয়মসমূহ জানিবলৈ তেখেতে প্ৰথমতে কাম এটা কৰিব লাগিব সেইটো হৈছে প্ৰশিক্ষণ ল'ব লাগিব প্ৰশিক্ষণ লওঁতে তেখেতে গম পাব যে এইখন বাইকত কেনেধৰণেৰে কি কৰিলে ভাল হ'ব আৰু গাড়ীখন যোনখন বাইক চলাব সেইখন বাইকৰ যিমান সময়ে সময় চাৰ্ভিচ কৰিব লাগে সেই চাৰ্ভিছসমূহ কৰিছে নে নাই সেই কৰি লৈহে বাইকখন চলাবলৈ আৰম্ভ কৰিব লাগে বাইকখন চলাওঁতে সদায় লাহে লাহে যোৱাব লাগে আৰু বাওঁহাতে যাব লাগে আৰু ৰাস্তাৰ ইফালে যাওঁতে ইফালে যাওঁতে যোনসমূহ আইনা দিয়ে তাৰ আইনা চাই লৈ তেখেতে ৰাস্তা পাৰ হ'ব লাগে বা সোঁহাত বাঁওহাত চাই পাৰ হ'ব লাগে আৰু আইনৰ যোনবোৰ নিয়ম সদায় তেখেতে লাইচেঞ্চ থাকিব লাগে আৰু হেলমেট পৰিধান কৰিব লাগে আৰু জোতা মোজা পৰিধান কৰিব লাগে উন্নতমানৰ পেণ্ট ব্যৱহাৰ কৰিব লাগে তেনেধৰণৰ কিছুমান শ্বুজ আছে সেইবোৰহে তেখেতে পৰিধান কৰিব লাগে তেনেধৰণেৰে পৰিধান কৰিলে তেখেতৰ কোনো ধৰণৰ ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে এইসমূহ নিয়ম মানি চলিব লাগে আৰু বাইকসমূহ চলাওঁতে সদায় এজন জনা শুনা ব্যক্তিক পিছফালে বহাই হে প্ৰথম বাইক চলাবলৈ আৰম্ভ কৰিব লাগে আৰু বাইকখন এনেধৰণৰ হ'ব লাগে যাতে বাইকখনে তেখেতৰ বাবে উজু সহজ হয় এই নতুন মডেল নতুন নতুন ব্যক্তিজনৰ বাবে যাতে সহজ হয় সহজতে ব্ৰেক মাৰিব পাৰে সহজ প্ৰক্ৰিয়াৰ হয় তেনেধৰণৰ খিয়াল ৰাখিব লাগে সেই বাইকসমূহৰ খিয়াল ৰাখোঁতে তেখেতে তেখেতেতো প্ৰথম হয় কাবাৰ বাবে তেখেতৰতো দিগদাৰ হ'ব চ' সেইকাৰণে তেখেতে জনা শুনা ব্যক্তিৰ পৰামৰ্শ লৈহে বাইকখন চলাবলৈ আৰম্ভ কৰিব লাগে বাইকখন চলাওঁতে যি আইনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াসমূহ জানি নিয়ম কানুনসমূহ জানি তাৰ পাছতহে বাইকখন চলাবলৈ আৰম্ভ কৰিব লাগে বাইকখন সহজ সৰল হয় নে নহয় তেওঁৰ বাবে চুইটেবল হয় নে নহয় তেওঁ চলাব পাৰিব নে নোৱাৰে তেওঁ কিমান বাইকখন চলাবলৈ কিমান হাইটৰ প্ৰয়োজন কিমান ওজনৰ প্ৰয়োজন সেই তেনেধৰণৰ কিছুমান নিয়ম থাকে তাকে সেইবোৰ মানি চলি তেখেতে বাইকখন ভালদৰে চলাব পাৰে আৰু যিহেতু তেখেত বাইকত চলাবলৈ নতুন তেন্তে তেখেতে বাইকখন চলাওঁতে কি কি কৰিব লাগিব তাৰ বাবে এজন প্ৰশিক্ষকক পৰামৰ্শ প্ৰদান কৰিবলৈহে তেখেতে বাইক চলাব লাগে আৰু ট্ৰেফিক ৰুলৰ লাইচেঞ্চ ল'বলগীয়া হয় সেই লাইচেঞ্চসমূহ থাকিলেহে তেখেতে বাইকসমূহ চলাব লাগে বাইক চলাওঁতে সেইবোৰে নিয়ম যদি ম মানি চলে তেন্তে তেখেতৰ কোনো ধৰণৰ ক্ষতিগ্রস্ত নহয় আৰু এয়ে হৈছে মোৰ আজিৰ পৰামৰ্শ পৰামৰ্শ ইমানতে মোৰ পৰামৰ্শ সামঞ্জক